নিৰ্বাচন সময়ত আমি একো বাধাৰ সন্মুখীন হোৱা নাই কিয়নো আমাৰ যিটো চেণ্টাৰ হয় আমাৰ ওচৰতে হয় আমি খোজ কাঢ়িও যাব পাৰোঁ দৰকাৰ হ'লে আমি দহ টকা বা বিছ টকা দি টম টম গাড়ীটোত যাব পাৰোঁ নিৰ্বাচন মান আমাৰ বাধাৰ সন্মুখীন হ'ব লগা একো নাই অসুবিধা তাৰ ওপৰত আমি একো বাধা পোৱা নাই ভাল ধৰণে আমি নি ভোট দিব যাব পাৰোঁ বা নিৰ্বাচনত আমি হেৰি হেৰি কৰা পাৰোঁ তাৰমানে যাব পাৰোঁ একো অসুবিধা নাপাম চবে সহায় সহযোগী সহযোগী কৰে আৰু কোনো তাতে বাধা বিঘিনি নাহে চবে মানে সহায় হেৰি কৰে আৰু আগতে ভয় এটা আছিল আগৰ আগতে নিৰ্বাচনত যাব লাগিলে অলপ মানুহবিলাক শংকা আছিল ন কবাই কিবা মানে হেৰি আছিল ভয় এটা আছিল আজিকালি নাই আজিকালি চবে মানে মানে এই সহায় চবেই মানে আগুৱাই গৈছে আৰু এইবিলাক মানে কোনো বাধা নাই একো বাধাৰ সন্মুখীনে হোৱা নাই আমি মানে ফ্ৰীলি যাব পাৰোঁ নিৰ্বাচন প্ৰচাৰ কৰাৰ কাৰণে বা ভোট দিবৰ কাৰণে আমি ক'তোৱে একো বাধা পোৱা নাই বৰ্তমান মই আজি আঠ দবছৰ দহ বছৰ ভোট দিলো একো বাধা পোৱা নাই বা আমি নিৰ্বাচনত কিবা হেৰি মিটিং চিটিঙত গ'লেও কোনো একো আমি অসুবিধা পোৱা নাই বাধা পোৱা নাই সেইটো কাৰণে আমাৰ ফালৰ পৰা বহুত ভালে ইয়াতে আমি বৰ্তমান ওদালগুৰিত আমাৰ আগতে আছিল বহুত মানে অসুবিধা আছিল ওদালগুৰিত মানে ভয়ত এটা শংকা আছিল বৰ্তমান চৰকাৰে যিটো শংকাটো নাই আমি এথেন মুক্তভাৱে নিৰ্বাচন ৰত যাব পৰা হৈছোঁ আগতে অলপমান মানে ভয়টো আছিল এতিয়া বৰ্তমান একো ভয় নাই বহুত ভাল হৈছে আৰু ইথেন একো দিগদাৰ নাই আৰু একো সন্মুখীন হোৱা নাই বাধাৰ সন্মুখীন হোৱাই নাই বৰ্তমান ভালেই